এক জানুৱাৰী দুহেজাৰ বিছ দুই ফেব্ৰুৱাৰী দুহেজাৰ বিছ তিনি মাৰ্চ দুহেজাৰ বিছ চাৰি এপ্ৰিল দুহেজাৰ বিছ পাঁচ মে' দুহেজাৰ বিছ